অঁ নবৌ কি কৰিছে অঁ মই পিঠা পুৰিবৰ কাৰণে ধান মাৰি মেলি যোগাৰ কৰিব লৈছোঁ এই বৰা ধান আৰু তাকে মালপোৱা বা পুৰিম বুলি ভাবিছোঁ তাৰপৰা এই বৰপিঠা ঘিলাপিঠা তেনেকৈয়ে মোৰ তিল নাই আপোনালোকৰ আছেনে অঁ এই তিল নাই এতিয়া তিল পিঠা পুৰিম বুলি ভাবি আছিলোঁ তিল পিঠা আপুনি কি কি পিঠা পুৰিব

অঁ অঁ জেং পিঠাটো শিকাই দিবচোন

অঁ তাৰপৰা আৰু কি কি পুৰিব অঁ অঁ তাৰপৰা অঁ তাৰপৰা জলপান কি কি গোটাইছে

অঁ অঁ মই অঁ অঁ মই সেই তেনেকৈয়ে ভাবিছোঁ এতিয়া হেৰি ব হেৰি কি বুলি কয় তিল চিৰা খুন্দিম বুলি ভাবিছোঁ তাৰপৰা এনেকৈ সান্দহ এনেকৈ খুন্দিম আৰু অঁ হ'ব তেতিয়া অঁ উলিয়ালোঁ অঁ হ'ব এতিয়া অঁ হ'ব দিয়ক আমি মই এই হেৰি পিঠা বনাওঁগৈ অঁ অঁ অঁ